হেল্ল' মাতটো বিশেষ মই ধৰিব পৰা নাই এই ৰমজান কি খবৰ বহুত দিনৰ মূৰত লগ পালোঁ ভাই ফোনতেই এনেকৈয়ে লগ পাব লাগিব আৰু ফোনতেই হ'ব দে আহিবি কেতিয়াবা আমাৰ মাজুলী পিনে চবেই তেনেকৈয়ে কয় মাজুলীৰ বিষয়ে অকল নদী নদী নদী অঁ আহিবলৈ ঢেৰ সুবিধা আছে তই লখিমপুৰলৈকে তই ট্ৰেইনত আহিবি হয় এতিয়া ক'ত গুৱাহাটীতেনে বেলেগ ক'ৰবাত আছ তই কাম চাম কি কৰি আছ চলিবলৈ হয়নে সেইটো হয় বাৰু বহুত দাম বিয়া বাৰু পাতিলি নেকি ঠিক আছে এটা কাম কৰিবি ফুৰিবলৈকে আমাৰ এইপিনে গুচি আহিবি এসপ্তাহমান মন চন ভাল লাগিব কিমাননো কাম কৰিবি তই এটা কাম কৰিবি নহ'লে ট্ৰেইনত তই ৰাতিপুৱা তই গোগামুখলৈকে গুচি আহিবি ডাইৰেক্ট ট্ৰেইন পাই যাবি তই ৰাতিপুৱালৈকে ৰাতিপুৱা পাই যাবি তই গোগামুখ বাকী তোৰ বাছত গুচি আহিব পাৰিবি আৰে তোক এক্সপিৰিয়েঞ্চ যদি লাগে তই ফেৰীত আহ মেইন যদি মাজুলী চাবলৈ মন আছে তইতো ফেৰীত চালেহে মজাটো পাবি লাইফ জেকেট পাবি ন লাইফ জেকেট পিন্ধি ল'বি এটা কাম কৰিবি নহ'লে তই ট্ৰেইনতে গুচি আহিবি মই তোক নিবলৈ গুচি আহিম খালি এটা কথা দুদিনমান থকাকৈ আহিলেহে মই যাম নহ'লে মই নেযাওঁ কিমাননো গুৱাহাটীত পলিওশ্যনৰ হাৱা খাবি আহিবি আমাৰ এইপিনে ইয়াত ফুৰিবি

পলিওশ্যন হয় ঘৰৰ মাছ খাবি থাকিবি একমাহমান মোৰ কি আৰু দোকান এখন দি বহি আছোঁ চাকৰি কিনো আৰু পঢ়া শুনাটো নহ'লেই আৰু বেলেগ কোম্পানী কিবা চাইছ নেকি

ব্যৱসায় কি আৰু যেনে তেনে চলি আছোঁ আৰু আহিবি তই অলপ এক্সপিৰিয়েঞ্চ লৈ যাবি গোটেইখিনি এক দুই তিনিদিনত আমি চাম দুই তিনিদিন থাকিবি ঘৰত মাজতে অৱস্থা পাতি বহুত বেয়া হৈ গৈছিলে তেতিয়াই ভাবিছিলোঁ কিন্তু কি কৰিবি ঘৰ এখন এৰি যাব নোৱাৰোঁ নহয় এই লকডাউনত বহুত সমস্যা সমস্যা হৈ গ'ল বুজিছনে কমতি শাস্তি খোৱা নাই অ' লকডাউনত তাকে চলাই আছোঁ আৰু যেনে তেনে দিনটো দোকানতে থাকি ঠিক আছে আছে অঁ ঠিক আছে হ'ব তেতিয়াহ'লে আহিবি যে তোৰ গুৱাহাটীলৈ যাবৰ ব্যৱস্থা কেনেকৈ কি কৰিব লাগিব যাতায়তৰ আগে পিছে গৈ পোৱা নাই যে হেৰায়েই থাকিলেতো বহুত ডাঙৰ চিন্তা হৈ যাব তাকেই ঘৰৰপৰাও যাব দিব নে নিদিয়ে

নাই সেইটো হৈ আছে তোৰ গুৱাহাটত ফুৰিবলগীয়া কামাখ্যা মন্দিৰ যাব পাৰিম দুয়োটা একদিন দৰ্শন কৰি আহিম সেইটো শুনিছোঁ টি ভিত দেখিছোঁ আৰু খেলবিলাক হৈ থকা মই গ'লে প্ৰথম লখিমপুৰৰপৰা তোৰ ডাইৰেক্ট ক'লৈকে যাব লাগিব এইখনটো শুনিছোঁ পল্টন বজাৰলৈকে যায় সেইখনতে উঠি দিলে বেয়া হ'ব নেকি মাজুলীত বানবানীৰ সমস্যা বৰ্তমান নাই বাৰু অলপ কমিছে আগৰ তুলনাত মানুহে এনেই কৈ মানুহে কৈ থাকে এতিয়া মাজুলীত পানী হয় পানী হয় কিন্তু ইমান পানী নহয় আজিকালি এতিয়াতো ঘূণাই খুঁটিৰপৰা ডাইৰেক্ট মাজুলিলৈকে দলঙেই বহাই দিছে শাস্তি নাপায় আৰু এতিয়া যাতায়তৰ সুবিধাও ভাল হ'ব মাজুলীৰ ৰাস আগৰগতেই ধুনীয়া আহিবি মাজুলীৰ ৰাস চাবলৈ এবাৰ দুবাৰ খুব কৰ্ম ব্যস্ততাত তহঁত ফঁচি গ'লি অ' মানুহবোৰ এইবাৰতো তই আহিবই লাগিব নাহিলে মই গুৱাহাটী গৈ তোক নিজে লৈ আহিমগৈ ৰাস চাবলৈ সেই সেইবিলাক লগৰ মুখে মুখেহে শুনিছঁ কেতিয়াবা আহি নিজে চাই যাবি কি ধুনীয়া পাবি থাকিবলৈ মন গুচি যাব একেবাৰে মাজুলীত আহিবি এইবাৰ এইবাৰ নিশ্চয় আহিবি লগ পাম তই এইপিনে আহিলে কোনো চিন্তা কৰিব নালাগে মই আছোঁ মই গাড়ী এখন ল'লোঁ গাড়ীখনে তোক মই নিজে লৈ আহিমগৈ গাড়ীও ল'লোঁ বেপাৰ বাণিজ্য এতিয়া অলপ ভালেই হৈছে সেইকাৰণে কৈছোঁ গোটেই মাজুলী ঘূৰাম তোক এইবেলি গুৱাহাটী তই ক'লে মই গুৱাহাটীলৈকে লৈ যাম

এই চিন্তা কৰিব নালাগে তই গুচি আহিলেই হ'ল ঠিক আছে হ'ব মোৰ দোকানত কাষ্টমাৰ আহিছে পাছত কথা পাতিম ঠিক আছে বাৰু